ইস্কুলত ছৰি আঁকিবলে শিকিছিলোঁ আমি আম কঁঠাল আপেল অমিতা আৰু পৰীক্ষাত বিচনী আঁকিবলে আহিছিলে কাপ প্লেট আঁকিবলে আহিছিলে আৰু বিভিন্ন ধৰণৰ ছবি অংকন কৰিছিলোঁ ত প্ৰথম মই এটা অভিজ্ঞতা চেয়াৰ কৰিব বিচাৰো যে প্ৰথম মই প্ৰাকৃতিক দৃশ্য আঁকিছিলোঁ ত প্ৰথম ইমান ধুনীয়াকৈ আঁকিব জনা নাছিলোঁ কিন্তু শিক্ষাগুৰুসকলে ভালদৰে শিকাই দিয়াৰ পিছত মই ধুনীয়াকৈ অংকন কৰিবলৈ শিকিলোঁ আৰু প্ৰথম প্ৰাকৃতিক দৃশ্য সচাই অতুলনীয় বুলি ভাবো প্ৰথম বাৰ আঁকিছিলোঁ যিহেতু ত প্ৰথম ধুনীয়া লাগিছিলে পাহাৰ আঁকিছিলোঁ ধুনীয়াকৈ গছ গছনি দিছিলোঁ নদী বৈ আহিছিলে বিভিন্ন ধৰণৰ কাষতে ধুনীয়া ঘৰ আছিলে এনেদৰে ছবি প্ৰথম মই প্ৰাকৃতিক দৃশ্য আঁকিবলৈ শিকিছিলোঁ